আমাৰ একেবাৰে ওচৰতে থকা দুই নং বুঢ়াগোঁসাইখাট হস্পিটেল আৰু এইখন হস্পিটেলত আমি সাধাৰণকৈ যিবোৰ হয় জ্বৰ পানীলগা হাতখন অলপ কটা চুগাৰটো জোখা প্ৰেছাৰটো জোখা এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু বেমাৰত আমি দুই নং বুঢ়াগোঁসাই খাট হস্পিটেললৈ বেমাৰীবোৰ নিব পাৰোঁ যিহেতু এইখিনি ইয়াত দেখা হয় তাতকৈ উন্নত মানৰ চিকিৎসা দুই নং বুঢ়াগোঁসাইখাট মেডিকেলত উপলব্ধ নহয় ইয়াত ইমান উন্নতমানৰ চিকিৎসা দুই নং বুঢ়াগোঁসাই খাট মেডিকেলত নাই আৰু তাৰ বাদে আমি নিবলগীয়া হ'লে এন আৰ এলত অৱস্থিত বিবেকানন্দ হস্পিটেল গোলাঘাটত অৱস্থিত কুশল কোঁৱৰ আমি তালৈ ডাঙৰ বেমাৰ বা আল্ট্ৰাছাউণ্ড হওক এক্স ৰে হওক তেনেকুৱা ধৰণৰ বেমাৰবোৰৰ কাৰণে আমি গোলাঘাট বা বিবেকানন্দ হস্পিটেললৈ নিবলগীয়া যিহেতু সেই দুখন চৰকাৰী হয় তাত আমি আমাৰ ডাঙৰ বেমাৰবোৰ হওক এক্স ৰে হওক আল্ট্ৰাছাউণ্ড হওক তেনেকুৱা ধৰণৰ আমি তাত কৰাব লাগে গাঁৱতে থকা দুই নং বুঢ়াগোঁসাইখাট হস্পিটেলত আমি সাধাৰণতে হোৱা জ্বৰ পানীলগা কাহ হাট কটা মূৰৰ বিষ এনেকুৱা ধৰণৰ কিছুমান সৰু সুৰা বেমাৰহে ইয়াত চোৱা হয় যিহেতু ইয়াতকৈ ডাঙৰ বেমাৰ হ'লে আমি গোলাঘাট বা বিবেকানন্দ হস্পিটেললৈ নিবলগীয়া হয় তাত সকলো ধৰণৰ ব্যৱস্থা আছে তালৈ আমি লৈ যাবলগীয়া হয়